মোৰ গৃহ চহৰ ডিব্ৰুগড়খন মোৰ অতি প্ৰিয় প্ৰিয় বুলি ক'বই লাগিব কিয়নো ইয়াত বিভিন্ন ধৰণৰ স্থান আছে বা সুবিধা সা সুবিধাবিলাক আছে যিবিলাকে দি ইয়াত থাকি ভাল লাগে ইয়াত ধৰি লওক টুৰিচম টুৰিচমৰ লৈ ইয়াত ধুনীয়া আমাৰ বগীবিল ব্ৰহ্মপুত্ৰ নৈখন ব্ৰহ্মপুত্ৰ নৈখনক লৈ আমাৰ ইয়াত টুৰিচমক আগবঢ়াই নিয়া হৈছে টুৰিচমৰ ক্ষেত্ৰত ইয়াত আপোনাৰ কাঞ্চনজংহা ফ্ল'টিং ব'ট বুলি কোৱা হয় যিয়ে যিটো নেকি এখন হোটেল টাইপৰ হয় পানী ওপৰত ফ্ল'টিং ব'টৰ ওপৰত বনোৱা হৈছে যি নেকি একদম যেতিয়া আমি সেইখনলৈ যাওঁ বা কাঞ্চনজংঘালৈ যাওঁ গধূলি সময়ত বা আবেলি সময়ত পৰত আমি আমাৰ পৰিয়ালৰ মানুহ লৈ বা বন্ধু বান্ধৱৰ লগত গৈ খুব ভাল লাগে পৰিবেশটোয়ে কিবা মায়াবি যেন হৈ উঠে আৰু মনটো খুব ভাল লাগে সময়খিনি অতিবাহিত কৰিবলে বহুত ভাল আৰু ঠিক তেনেকৈ আমাৰ ইয়াত বিশ্ববিদ্যালয় আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় য'ত নেকি বিভিন্ন জাগাৰ পৰা স্থানৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে লোক বিলাক আহে যিবিলাকে বিভিন্ন বিষয় বস্তু লৈ অধ্যয়ন কৰিছে আৰু এটা তাৰ ভাল লগা কথা হ'ল যে আমি বিভিন্ন ধৰণৰ জাগাৰ পৰা আহা লোকক লগ পাওঁ যিহেতু আমি লগ পোৱাৰ পিছত আমাৰ জ্ঞান বাঢ়ে বা আমাৰ কিছুমান আমি জানি নজনা কথাও আমি জানিবলৈ পাৰোঁ বিভিন্ন ধৰণৰ লগ মানুহৰ লগত যেতিয়া আমি লগ পোৱা হয় তেতিয়া আমাৰ সাধাৰণতে এইটো জ্ঞান বাঢ়ে বা আমাৰ ভাল লাগে ঠিক তেনেকৈ আমাৰ ইয়াত বিভিন্ন ধৰণৰ শৈ শৈক্ষিক অনুষ্ঠানবিলাক আছে য'ত নেকি গোটেই চহৰখনৰ শৈক্ষিক পৰিৱেশটো গঢ়ি উঠিছে সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি ধুনীয়া মুঠতে কালচাৰেল সাংস্কৃতিক সব ফালৰ সব সব দিশৰ পৰাই আমাৰ মোৰ গৃহ চহৰখন আগবঢ়া সেইকাৰণে এই গৃহ চহৰখন মোৰ খুব অতি প্ৰিয়